আমি মাঘৰ বিহুত উৰুকাত মাছ মাংস কণী চব বনাওঁ আমি মাছ মাংস কণী বনাওঁ তাৰপিছত লাড়ু পিঠা বনাওঁ চিৰা বনাওঁ সান্দা বনাওঁ তাৰপিছত উৰুকাত ভিন্ন ভিন্ন আঞ্জা বনাওঁ জহা চাউলৰ ভাত বনাওঁ তাৰপিছত আমি মাছ বেলেগকৈ বনাওঁ বেহৰদি বনাওঁ তাৰপিছত আৰু কবি আলু ফুলকবি ওলকবি এনেকৈ বনাওঁ আমি তাৰপিছত টেঙা বনাওঁ আমি মাছৰ ঔটেঙা তাৰপিছত আৰু সেই বনাওঁ আমি মাংস বনাওঁ মুৰ্গীৰ মাংস বনাওঁ হাঁহৰ মাংস বনাওঁ বেলেগকৈ আমি খাচীৰ মাংস বনাওঁ বেলেগকৈ আমি উৰুকাত আমি বহুত ডাঙৰকৈ খানা খাওঁ আমি বহুত মানুহ লগ হৈ পেলাই আৰু লাড়ু বনাওঁ পিঠা বনাওঁ সান্দা বনাওঁ তাৰপিছত আৰু চিৰা বনাওঁ বিহুত বিহুত আমি মানুহক ভাত খাব মাতোঁ বহুত লাড়ু পিঠা বনাই পেলাই তাৰপিছত আমি আৰু সেই বনাওঁ অঁ আঞ্জা বনাওঁ আৰু কিছুমান বস্তু আমি সেই কৰোঁ এইবোৰ আনক ভাগেও দিওঁ লাড়ু পিঠা সান্দা মাকাৰেই বনাওঁ আমি আৰু আমি সেই কৰোঁ তেল পিঠা বনাওঁ তাৰপিছত কৰ্দৈ টেঙা বনাওঁ তাৰপিছত আমি আৰু সেই কৰোঁ চিৰা বনাওঁ আৰু ধান সেই বৰা সেই বৰা চাউলৰ আমি সেই কৰোঁ বৰা সান্দা বনাওঁ তাৰপিছত আমি আৰু জাহা চাউলৰ চিৰা বনাওঁ আৰু আমি বহুত ধৰণৰ আঞ্জা বনাই দিওঁ আমি কিবাকিবি তাৰপিছত আৰু সেই কৰোঁ বহাগ বিহুত আমি বেলেগকৈ খানা বনাওঁ বহাগ বিহুৰ খানাটো আমাৰ আৰু বেলেগ হয় ব'হাগ বিহুত মানুহক ভাত খাব মাতোঁ আমি মাছ মাংস বনাই পেলাই তে সেই মাছ মাংস বনাওঁ আমি আৰু দালি চব্জি এই ভাজিলেখান চব বনাই দিওঁ আমি তাৰপিছত আমি চিকেন বনাওঁ হাঁহৰ মাংস বনাওঁ আৰু আমি পিঠা লাৰু বহাগ বিহুতো বনাওঁ তাৰপিছত কাতি বিহুতো আমি অলপ অলপ হ'লিও বনাওঁ কাতি বিহুতো তাৰপিছত আমাৰ সভা আহে মেলা মেলাটো আমি পিঠা বনাওঁ লাড়ু বনাওঁ সান্দা বনাওঁ আমি দৈ ক্ৰীম এইবিলাক আমি আনি খাওঁ বনাই ফেলাই আমি আৰু সেই বনাওঁ এই আমাৰ দেৱালীত আমি দিয়া কৰোঁ লাড়ু পিঠা সান্দহ তাৰপিছত আৰু ফাকুৱা উৎসৱতো আমি বনাওঁ আৰু আমাৰ সেইয়ত বনাওঁ আমি লাড়ু পিঠা আমাৰ পালনামত বনাওঁ আমাৰ পালনাম হয় আমাৰ পালনামতো আমি লাড়ু পিঠা বনাওঁ পালনামত আমি নিৰামিষ খানা খাওঁ নিৰামিষ খানাৰ আমি পনীৰ বনাওঁ বা মাছৰুম বনাওঁ বেলেগকৈ পনীৰ বনাওঁ বেলেগকৈ তাৰপিছত আমাৰ আৰু এটা বস্তু আছে ভেজিটেবুল বুলি সেইটা বস্তু বনাই খাওঁ আমি পালনামত আমি পালনামত মাছ মাংস একো নাখাওঁ আমি নিৰামিষ খাওঁ পালনামৰ সময়ত আমি সেইকেইদিন চব খানা বেলেগ বেলেগকৈ বনাওঁ খিচাৰি খাওঁ আমি পালনামত বনাই ফেলে তাৰপিছত আমি ন সেই কৰোঁ দৈ ক্ৰীম এইবিলাক খাওঁ পালনামৰ সময়ত নিৰামিষৰ লগত আমি কিবাকিবি আৰু বহুত সেই কৰোঁ এই নামত আমি প্ৰসাদখিনি আমি বেলেগকৈ আনি খাওঁ আৰু ধুনীয়া ধুনীয়াকৈ বস্তুখিনি বনাওঁ পালনামৰ সময়ত আমি বেলেগকৈ খাওঁ সভাত আমি মাছ মাংস এইবিলাক খাওঁ সেই কৰোঁ আমি আৰু আৰু আমাৰ সেই কৰা যায় মাংসখিনি আমাৰ বেলেগ কিছুমানে মাংছ মাংস নাখায় সেইবিলাকো আমি নিৰামিষ বনেই দিওঁ বিহুৰ সময়ত আমি আৰু আমাৰ এইবিলাক এই ঢেকীয়া শাক এই কলম শাক এইবিলাকো খাৱা যায় আৰু পালেং শাক এই আৰু ভেদাইলতা এইবিলাক আমি মাছে দি বনাওঁ বেলেগকৈ মানিমুনি সেইপাত এই নৰসিংহ এইবিলাক আমি বেলেগকৈ আঞ্জা বনাই খাওঁ মাছেদি আমি বিৰাট ভাল লাগে খাই গাঁৱলীয়া আঞ্জা মানিমুনি নৰসিংহ এইবিলাক বেলেগকৈ বনাওঁ আমি তাৰপিছত আমি সেই বনাওঁ এই অমিতাৰ আঞ্জা বেলেগকৈ বনেই লওঁ মই অমিতাৰ আঞ্জা চব বেমাৰতে ভাল সেইকাৰণে আমি অমিতাটো খাওঁ নেমু টেঙাটো খাওঁ তাৰপিছত এনেকৈ কিবাকিবি আমি বহুত বনেই বনেই বেলেগ বেলেগকৈ খাই থাকোঁ আমি আৰু আমাৰ আম আমো আমি আঞ্জা কৰিও খাওঁ এনেও খাওঁ আম চাম এইবিলাক ভাজি খাই ভাল লাগে আম টেঙা সেই আচাৰ কৰি খায়ো ভাল লাগে তাৰপিছত আৰু আমি সেই বনাওঁ আকৌ বহাগ বিহুৰ সময়ত আমি ফল মূলো খাবা পাৰোঁ বঢ়িয়াকৈ গৰমৰ সময় কিছুমান ফল মূলো খাৱা যায় তাতে আঞ্জা কৰি খাওঁ কিছুমান বস্তু